ফুড মাৰ্ট হয়নে অঁ হয় মই ৰাতিপুৱা দহমান বজাতে দুই প্লে'ট চাও মিন অৰ্ডাৰ কৰিছিলোঁ এতিয়ালৈকে পোৱাহি নাই মোৰ ঠিকনাটো আপোনাৰ পংকীয়াল গাঁও হয় অঁ পাৰিলে অকণমান সোনকালে পঠিয়াই দিবচোন